ক্ৰীড়াৰ সৈতে মহিলা জড়িত হৈ আছে বুলি মই ভাবোঁ যেনে অসমৰ লাভলিনা বক্সিং খেলি অসমৰ হৈ তথা ভাৰতৰে সুনাম কঢ়িয়াই আনিছে আৰু হিমা দাসেও দৌৰাত সোণৰ পদক পাই অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ভাৰতৰ মহিলাসমূহ ক্ৰীড়া ক্ৰীড়াত কোনোগুণে ল'ৰাতকৈ পিছপৰি থকা নাই বৰঞ্চ বহুগুণে আগুৱাইহে গৈছে আৰু খেল ধেমালী বুলিয়েই নহয় পঢ়া পাতি সকলোতে ছোৱালীবোৰ ল'ৰাতকৈয়ো তীব্ৰ গতিত আগবাঢ়িবলৈ সক্ষম হৈছে ঠিক তেনেদৰে সকলো মহিলাই এওঁলোকক আদৰ্শ হিচাপে লৈ খেলত আগবাঢ়ি অহাটো মই বিছাৰোঁ যেনেদৰে অসমৰ হিমা দাস আৰু

অন্য খেল খেলি আৰু ষ্টেট লেভেলৰ খেল খেলি তেওঁলোকে সুনাম কঢ়িয়াই আনিবলৈয়ো সক্ষম হ'ব